মই এতিয়ালৈকে জীৱনত শিকা আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠটো হৈছে সহজে কাকো বিশ্বাস কৰিব নালাগে কিয়নো মোৰ সৰুৰে পৰা দুগৰাকী ভাল বান্ধৱী আছিল তেওঁ তাহাঁত দুজনীক মই সকলোবোৰ কথা কৈছিলোঁ আৰু সৰুৰে পৰা তাহাঁতৰ লগতে খেলি ধূলি ডাঙৰ দীঘল হৈছিলোঁ আৰু এতিয়া লাহে লাহে ডাঙৰ হৈ আহিছোঁ যেতিয়া মোৰ সকলোবোৰ গোপন কথা সিহঁতৰ লগত আলোচনা কৰিছিলোঁ সিহঁতক কৈছিলোঁ সকলো কথা আৰু এতিয়া গম পাইছোঁ যে সিহঁতে মোৰ সকলোবোৰ কথা মানুহৰ আগত কৈ ফুৰিছে আৰু এতিয়া মানে গাঁৱত মোৰ বিষয়ে কথা ওলাইছে কথাবোৰ এইটো কথাৰ পৰা মই বুজি পাইছোঁ যে জীৱনত কাকো কেতিয়াও বিশ্বাস কৰিব নালাগে এইটোৱে এটা মোৰ গুৰুত্ব জীৱনত আটাইতকৈ ডাঙৰ কথা গুৰুত্বপূৰ্ণ